অঁ খুৰা কওক চিনি পাইছো দিয়ক অঁ নাম্বাৰটো ছেভ আছে মোৰ তাত কওক

অঁ বাটাম আছে আপোনাৰ গোটেইখিনি লাগব নেকি বাটাম টোক্টা পাৰলিং অঁ তেতিয়াহ'লে আপুনি হেৰি কৰক এই তিনি চাৰি বাটামটো লওক হালধি চাপ হালধি চাপটো ভাল হ'ব আৰু ইফালে আপুনি পাৰ্লিঙৰ কাৰণে লওক আপুনি হেৰি এই নিমটো লওক পাহাৰীয়া নিম আৰু ইফালে আপনাৰ তক্তা লাগব

নাখায় নাখায় পোকে নাখায় আৰু তক্টাতো আপুনি এই তিতা চাপে লওক আৰু ভালেই লওক আৰু ঘৰ যিহেতু বনাব কামটো কৰোঁ যেতিয়া ভালেই হ'বা লাগব এতিয়া কথা হ'ল কি ৰুমকেইটা তিনটা অঁ তিনটা ৰুমৰ সম্পূৰ্ণ কাঠখিনি লাগিল আৰু অঁ তেতিয়াহ'লে আপুনি তিনি চাৰি লওক ওঠৰ কেবিমান লওক তাৰে পিছ তিনি চাৰি ওঠৰ কেবিমান লওক আৰু ইফালে হেৰি লওক পাৰ্লিঙৰ কাৰণে তিনি দুই লওক মোটামুটি আপোনাৰ বিছ কেবিমান লাগব আৰু ইফালে আপোনাৰ দৰ্জা দৰ্জা কেইখনৰ কাৰণে পাইনেল ছিংগল দৰ্জা ছিংগল দৰ্জা ন ত' ছিংগল দৰ্জা কেইখন হ'ব দৰ্জা পাঁচখান অঁ পাঁচখান আৰু খিৰকীৰে নালগিব তক্টা অঁ ত' আপোনাক বৰ্তমানত তিতা চাপ দি দিওঁ মই হেৰি পিছ কেবিমান সেইখিনি দি কামটো চলাই থাকক আৰু লাগা হ'লি লৈ যাব তিতা চাপ বিছ কেবিমান আৰু বিটখিনি দি দিওঁ মই দুই এক বিট দামটোতো আপনাৰ তিতা চাপ কেবি বৰ্তমান পোন্ধৰশ তিতা চাপ পোন্ধৰশ হাল অঁ তক্টাটো আৰু হালধি চাপটো আপোনাৰ এক হাজাৰ আৰু ইফালে নাই নাই নাই বাটামটো আপনাৰ এক হেজাৰ ক'লোঁ আৰু তক্টাটো আপনাৰ ক'লোঁ পোন্ধৰশ আৰু ইফালে আপোনাৰ যিটো পাৰলিং পাৰলিংটো সেইটো আপোনাৰ মোটামুটি বাৰশকে ধৰবা লাগব ও পাৰ্লিঙৰ দাম আছে বহুত দাম আছে তেওঁ আপোনাক আৰু চিনাকি বুলি কমকে ধৰছোঁ আৰু যিহেতু কঠখিনি গোটেই পৰা গোটেইখিনি মোৰ পলাই ল'ব আপুনি বেলেগত ল'ব নালগে কি কয় হয় অঁ তক্টা সেইটোতো ক'লো আপোনাক হেৰিটো লৈ আহিব এই হিচাপখিনি লৈ আহিব এয়াতে হিচাপ কৰিম আপুনি সেই ক'ব এই সন্ধিয়া একপাক আহি যাব অঁ সন্ধিয়া একপাক আহিব আহি হিচাপটো চাম একেলগে চোৱাৰ পিছত আপোনাক মই ট'টেল বাজেটটো দি দিম কিমানখিনি হ'ব গোটেই কাঠত হোৱাৰ পিছত আৰু মোৰ ইয়াত গাড়ী আছে দোকানত গাড়ী আছে গুদামত গাড়ী আছে গাড়ীত আপোনাক মালখিন পঠাই দিম আৰু আপুনি বেলেগ ভাড়া ভৰব নালগে আৰু

বেলেগক কাঠ কিনি আৰু ইমান ফেচিলিটি নেদো আপোনাক চিনাকি বুলি দিছোঁ আৰু অঁ দিয়ক তেতিয়াহ'লি সন্ধিয়া আহক মই আছোঁ